অঁ নমস্কাৰ অঁ দাদা ৰিপন বৰা হয় নহয় অঁ অঁ মই সেই মই উত্তম বৰা মই প গুৱাহাটীৰ পৰা কৈ আছোঁ অঁ গোৱা অঁ এই মই শিৱসাগৰ ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ আপোনাক ক অঁ আপোনাক কণ্টেক্ট কৰিবলৈ ক'লে এতিয়া এই কেনেকুৱা কি ধৰণৰ এতিয়া ফুৰিবলৈ অঁ এই তলাতল ঘৰৰ কথা অকণমান জানিব পাৰি নি এনেকুৱা ধৰণৰ কি কথা

অঁ জয়াগৰ পুখুৰী অঁ অঁ অ এতিয়া

এতিয়া আপুনি আপোনাক কণ্টেক্ট কৰিলে হ'ব নহ্ অঁ এতিয়া মানে মই সেই জেগাডোখৰ ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ আপুনি ঘূৰা পকাটো আপুনি মেনেজ কৰিব নহ্

এনেই এইটো নামটো শুনি আছোঁ মানে এইটো এইখ বিখ্যাত নহ্ এইডোখৰ

সেই হ'ব তেনে হ'ব তেনে মই আপোনাক কণ্টেক্ট কৰিম নহ্ অঁ যোৱা দিনাখন অঁ ঠিক আছে ধন্যবাদ